মোৰ আটাইতকৈ স্মৰণীয় বাইকিঙৰ বাইকিং হৈছে চৈধ্য ছেপ্তেম্বৰ দুহেজাৰ বাইশ এইটো কাৰণেই মই স্মৰণীয় বুলি ক'ব পাৰোঁ যে মই সিদিনাখনৰ বাইকৰ পৰা পৰি মোৰ ভৰিখন ভাঙিল আৰু মূৰত দুখ পালোঁ ভৰিখন ভাঙিল বাইক চুঁচৰি গৈ বাইকখনো ভাঙিল গতিকে এইটো মোৰ স্মৰণীয় দিন আৰু ইয়াৰ পৰা মই এটা শিক্ষা পাইছোঁ যে গা বেয়া হৈ থাকিলে বা কিবা মাইণ্ড মাইণ্ড মাইণ্ড যদি কঞ্চেনট্ৰেচন নাথাকে বা মাইণ্ডটো যদি ডাইভাৰ্ট থাকে বা কিবা যদি অসুস্থ হৈ থাকে তেতিয়া কেতিয়াও বাইক চলাব নালাগে সেইদিনাখনো মোৰ একে ঘটনাই হ'ল মোৰ গাটো অলপ গা বেয়া হৈ আছিল তাৰ ওপৰত মই অফিচত এনেকুৱা ইমান গৰমত ৰ'দত বাইক চলাই গৈছোঁ তাৰ পিছত অফিচত আকৌ গা বেয়া হৈছে মই এক্সোৱেলি ভুল কৰিছোঁ তাত বাইকখন থৈ মই বাছত বা অ'টত আহিব লাগিছিল কিন্তু মই নিজকে ভাবিলোঁ যে মই পাৰিম ঘৰ ঘৰ আহি পাম মই বাইকখনত ছিক্সটি স্পিডত চলাই আহি আছিলোঁ আহি থাকোঁতে উলুবাৰী ব্ৰীজৰ ওপৰত মাথা ঘূৰাই মই পৰি গলোঁ পৰি বাইকখনো ভাঙিল মোৰ ভৰিও ভাঙিল মা মূৰত দুখ পালোঁ হাততো দুই তিনিটামান চিলাই পৰিব পৰিব লগা হ'ল ভালে ভালে ভালেখিনি দুখ পাইছোঁ তিনিদিনমান বিচনাত পৰিছোঁ গতিকে মই ইয়াৰ পৰা এটা শিক্ষা পাইছোঁ যে গা বেয়া হৈ থকিলে বা কঞ্চেনট্ৰেচন নাথাকিলে বাইক চলাব নালাগে আৰু মই বেলেগ যুৱচামকো এইটোয়ে ক'ম যিহেতু আজি আজিকালি বাইকৰ বহুত বাইকৰ ষ্টাইলটো বহুত বাঢ়িছে চব মেট্ৰিক পাছ কৰাৰ আগতে আজিকালি ল'ৰা ছোৱালীয়ে বাইকবিলাক বিচাৰে বাইক কিনে নানান ধৰণৰ বাইক কিনে কিন্তু বাইকখন কিনি চলাবহে চলাবহে জানে কিন্তু আণ্ডাৰ কি কি চাৰকামছটেঞ্চ সেইখন নচলোৱাকৈ আহিব লাগে সেইটো নাজানে বহুত ল'ৰা দেখিছোঁ সিহঁতে নিচাজাতীয় বস্তু খাইয়ো বাইকখন চলায় গতিকে এইবিলাক কৰিব নালাগে বাইকখন ভালকে গৈ ত্ৰিছ চল্লিছমানত গৈ নিজকে নিজে ছেফ ৰাখি ৰাইদিং কৰি থাকিলে বাইকখন ভাল বস্তু বুলি ভাল হয় কিন্তু এইটো যদি আৰু আমি ইউজ কৰিব নাজানো সেইখন বাইকখনে হানিও কৰিব পাৰে মানুহক